অ বহুতদিনৰ মূৰত মই ঘৰতে অ' তই ক'ত আছোঁ এনেই ভাল ভাল তোৰ ইমান ভাত খালোঁ ইমান দিনৰ মূৰত মনত পৰিলে যে অ কি কৰি আছ' এতিয়া নাই এইকেইদিন ফ্ৰিয়ে আছোঁ অ ভাওনা পাতিছে নেকি অ মোৰ আকৌ যাবলৈ একো সুবিধাই নাই নহয় মই এতিয়া কেনেকৈ যাম অ বাৰু তেনেহ'লে পিছবেলা গ'লেও হ'ব ন' যাম তেনে অ অ অ অ অ অ হেৰি চুইজাৰ পিন্ধি যাবিনে কি অ অ

অ অ অ হ'ব বাৰু দিয়া